নৃত্য মানে মানে ব্যায়াম কৰা হয় আমাৰ তেজ চলাচল হয় শৰীৰটো ভালে যায় আৰু শৰীৰটো আমাৰ থিকে থাকে আৰু সকলো ক্ষেত্ৰতে আমি আগুৱাই যাব পাৰোঁ নাচ বাগ কৰি থাকিলে আমাৰ শৰীৰটো ব্যায়াম কৰা নিচিনা হয় আমাৰ শৰীৰটো ভালে থাকে আৰু